আৰু অসমীয়া সংস্কৃতিৰ মূল সংস্কৃতি বুলি ক'লে আহে ভাওনা ভক্তিমূলক গীত যোনবিলাক ভগৱানৰ ভগৱানৰ নামত ৰচনা কৰা হৈছে সেইবিলাক গীত আগৰপৰা চলি আছে আৰু অসমীয়া এইবিলাক গীতবিলাক বিভিন্ন গায়ক গায়কবিলাকে জুবিন গাৰ্গ হওঁক বা অংগৰাগ মহন্ত হওঁক গোটেইখিনিয়ে আমাৰ অসমীয়া ভক্তিমূলক গীত হওঁক সেইবিলাক পৰিৱেশন কৰে সিহঁতৰ নিজৰ ষ্টাইলত গায় কিন্তু যদিও নিজৰ নিজৰ ষ্টাইলত গায় পৰম্পৰাগত এইটো ৰক্ষা কৰি আহিছে আৰু নতুন প্ৰজন্মৰ যোনবিলাক গায়ক আছে সিহঁতেও সেইবিলাক ফল' যিহেতু জুবিন গাৰ্গ হওঁক বা আগৰ যোনবিলাক লেজেণ্ড বুলি কোৱা হয় সিহঁতক ফল' কৰে আৰু সেই হিচাপে সিহঁতেও গোটেই গানত এইবিলাক যোনবিলাক মানে ডিচিপ্লিন হওঁক যোনবিলাক নিয়ম মানে আছে সেই নিয়মবিলাক ফল' কৰিহে এইবিলাক পৰিৱেশন কৰে ৰাজহুৱা হিচাপেও হওঁক বা ষ্টুডিঅত যোনবিলাক গান গায় তেতিয়া এই কিছুমান এনেকুৱা গীত আছে এই গীতবিলাক যোনবিলাক গায়কবিলাকে পৰিৱেশন গায় গায় তেতিয়া সাজ পোছাকৰো সেইটো সিহঁতে মানে লক্ষ্য কৰে যে এই কিছুমান সংগীত আছে এই সংগীতবিলাক ধূতি কুৰ্টা পিন্ধি গালে ভাল হয় বুলি কয় আৰু মানে এইটো নিয়ম আৰু সেই নিয়মটো ফল' কৰে মই আমাৰ মহিলা মানুহবিলাকে মেখেলা চাদৰ পিন্ধে আৰু ল'ৰা মানুহ ল'ৰা মানুহবিলাকে ধূতি কুৰ্তা চেলেং চাদৰ এইবিলাক গামোচাতো ল'বই লাগিব লগত গামোচা লৈ এইবিলাক পৰিৱেশন কৰে আৰু এইবিলাক ৰাজহুৱা অনুষ্ঠানবিলাকত হওঁক সেইখিনি মানি আহিছে আৰু যিহেতু আমিও মানোঁ কেতিয়াবা এইবিলাক পৰিৱেশন কৰিলে আৰু এইটো মনাটো বাধ্যতামূলক আৰু এইটো যিহেতু জাতিটো ৰক্ষাৰ কাৰণে এইবিলাক কৰা হয় এইবিলাক কৰি থাকে গতিকে মনোৰঞ্জনৰ লগতো ভাবোঁ যে যোনবিলাক পৰম্পৰাগত সংস্কৃতি আছে সেইবিলাক হেৰুৱাই যাব নালাগে সেইবিলাক হেৰাই গ'লে মানে পিছত মিক্স আপ হৈ যায় মানে সেই যোনটো ইণ্ডিজিনিয়াচ যোনটো মানে একদম শুদ্ধ যোনটো মানে পৰম্পৰা আছে সেইবিলাক যিমান পাৰে সেইবিলাকক ৰক্ষা কৰিব পৰা চেষ্টা কৰিব লাগে আৰু কৰি আহিছেও বৰ্তমানলৈকে কেতিয়াবা এটা দুটা এনেকুৱা কিবা ঘটনা হয় হ'লে মাধ্যমত হওঁক বা মিডিয়াত হওঁক সেইবিলাক গৰিহণা গৰিহণা দিয়ে আৰু ৰাইজে গৰিহণা কৰে আৰু পিছত সিহঁতেও নিউজৰ ইন্টাৰভিউ যোগে হওঁক সিহঁতে ক্ষমা আগবঢ়ায় আৰু মানুহবিলাকে ৰাইজেও সেইটো ক্ষমা কৰিব পৰা হ'লে ক্ষমা কৰি দিয়ে আৰু কয় যে এইটো এনেই নেক্সট টাইম যাতে এইটো নকৰে আৰু গান হওঁক এইবিলাক আমাৰ ভক্তিমূলক গান আহিছে আজিকালি কিছুমান নতুন প্ৰজন্মৰ গায়ক আহিছে যোনবোৰক ৰেপ মিউজিক বুলি কয় এই সেই ৰেপ মিউজিকত আমাৰ ভক্তিমূলক যোনবিলাক গদ্যৰ ওপৰত আছে সেইবিলাকো খুব সুন্দৰভাৱে কৰি এইবিলাক সিহঁতে পাৰ্ফমো কৰে আৰু আমাৰ মানুহবোৰে খুব ভালো পায় যে পুৰণা বস্তু এটা পৰম্পৰা বস্তু এটা সেইটো এতিয়াও জীয়াই ৰাখিব চেষ্টা কৰিছে মানুহবোৰে খুউব মানে পৰিৱেশন কৰে সেইকাৰণে সেইবিলাক গতিকে মই ভাবোঁ পৰম্পৰাগতে পৰম্পৰাগত যোনটো সংস্কৃতিক আছে সেইটো মনোৰঞ্জনৰ লগতে মানে সেইটো বচাই ৰাখিছে আৰু মই ভাবোঁ ভৱিষ্যতেও যাতে এইটো বচাই ৰাখে অসমৰ মানুহে